হাঁহ কুকুৰা সাধাৰণ নিয়মবোৰ হ'ল হাঁহ কুকুৰা সদায় থকা জেগা ঠাই পৰিপাটি কৰি ৰাখিব লাগে আৰু সময়মতে প্ৰতিষেদক দিয়াব লাগে সময়মতে দানা পানী দিয়াটো অতিকৈ প্ৰয়োজন আৰু তাৰোপৰি মই অলপ চৰণীয়া পথাৰত চৰাব চৰোৱা চৰাব লাগে আৰু সময়মতে দানা পানী দিব লাগে আৰু মই এই কুকুৰা হাঁহ পালনৰ ওপৰত মই টি ভি বাতৰিত দেখা পাইছোঁ কেনেদৰে পালন কৰিব লাগে সেই আৰু বাতৰি কাকততো পাইছোঁ ইউটিউবতো মই চাৰ্জ কৰি পেলাই চাইছোঁ কেনেদৰে প্ৰতিপালন কৰিব লাগে তাৰোপৰি সেই সেই সেইবিলাকতে মই বিজ্ঞাপন পাই পেলাই চাই পেলাই মই নিজেই কেনেদৰে পুহি চাওঁ আৰু সেইমতে মই পুহিছোঁ বাতৰি কাকতত কেনেদৰে পুহিব পাৰি খবৰ কাগজত পঢ়োঁ ইউটিউবত চাওঁ আৰু সম্পূৰ্ণভাৱে দেখাই দিয়ে সেইমতে মই পুহিবৰ বাবে মই যত্ন কৰোঁ শিকিবৰ বাবে চেষ্টা কৰোঁ আৰু ঘৰতে মই সেই বাতৰি কাকতৰপৰা আৰু যি টি ভি বাতৰি নিউজৰপৰা বা হওক বা ইউটিউবৰপৰাই হওক মই সেই বিলাকৰপৰাই চাই অভিজ্ঞতা লৈ মই তেনেদৰে হাঁহ কুকুৰা পালন কৰিছোঁ সিহঁতৰপৰা পালন কৰিছোঁ হাঁহ কুকুৰাৰ যিটো নিয়ম সেয়া মই আপোনালোকৰ আগত ক'লোঁৱেই যিহেতু মানে সাধাৰণতে নিয়মবিলাক হ'ল সময়মতে দানা দিয়া দানা পানী দিয়া চৰোৱা ঘৰবোৰ চাফ চিকুণ কৰা থকা ঘৰ ঠাইবিলাক চাফ চিকণ কৰা তাৰ উপৰি প্ৰতিষেদক দিয়া মেলা কৰা থকা ঠাইত লাইটৰ ব্যৱস্থা কৰা এই সকলোখিনি মই টি ভি নিউজ বা ইউটিউবৰপৰা চাই পেলাই মই বহুতখিনি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাৰ মতেই মই মোৰ ঘৰুৱা হাঁহ পাৰ চৰাইক হাঁহ কুকুৰাকেইটাৰ মই লালন পালন কৰোঁ আৰু আজিলৈও সেইমতে মই এই হাঁহ কুকুৰা প্ৰতিপালন কৰি আছো আৰু এনেদৰে মই মোৰ হেৰি মোৰ জীৱনত মানে প্ৰভাৱিত কৰিছে এই বাতৰিকাকতৰদ্বাৰা ইউটিউবৰদ্বাৰা মই যি যেনেদৰে মই যি মোৰ বিবেকে যেনেদৰে মই ঢুকি পাইছোঁ সেইমতে মই মোৰ কুকুৰা হাঁহকেইটাক মই পালন কৰিছোঁ সেই নিয়মেৰে মই পালন কৰি আছো যেনে ধৰি লওক চাফ চিকুণ কৰা ঘৰবিলাক সৰা পোচা কৰা লাইটৰ ব্যৱস্থা কৰা সময়মতে প্ৰতিষেদক দিয়া আৰু গঁৰালটো যাতে ঠাণ্ডাৰ দিনত ঠাণ্ডা নাপায় গৰম দিনত যাতে ঘৰবিলাকত হাৱা বতাহ পায় আৰু ঘৰটো যাতে ঘৰৰ ভেটিটো থকা ঠাই ভেটিডোখৰ যাতে তিতি নাযায় শুকান হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখোঁ সেই সেই নিয়মৰ মতে মই মোৰ কুকুৰা হাঁহকেইটাক পালন কৰি মই স্বাৱলম্বী হৈছোঁ আৰু মোৰ জীৱনত এনেদৰেই হাঁহ কুকুৰাই মানে প্ৰভাৱিত কৰিছে